মই ক্রেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড ভালকৈ চিনি পাওঁ ই আমাক বহুত কামত বহুত লেনদেনত সহায় কৰে যেনে ক'ৰবাত দূৰলৈ ফুৰিবলৈকে যাব লগা হ'ল বা মেডিকেলৰ ক্ষেত্ৰত যাব লগা হ'ল হাতত ইমানবোৰ পইচা লৈ যাবলৈ নগদ পইচা লৈ যাবলৈ অকণমান অসুবিধা হয় ভয়ো লাগে ৰাস্তা বহুত দূৰ মানুহ আজিকালি ৰাস্তাত চুৰ ডকাইতো হয় ইমান দূৰ হাতত পইচা লৈ যোৱাটো ইমান উচিতো নহয় সেইটো কাৰণে কাৰ্ডকেইখন লৈ গ'লে য'ত প্ৰয়োজন হয় যিমানটো পইচা প্ৰয়োজন হয় সিমানটো পইচা উলিয়াই ল'লেই হ'ল আৰু কেতিয়াবা ধৰক আমি বজাৰ কৰিবলৈ গৈছোঁ যিমানটো বজাৰ কৰিলোঁ হাতত যিমানটো পইচা লৈ গৈছিলোঁ তাতকে অলপমান বেছি পইচা প্ৰয়োজন হৈ গ'ল কাৰ্ডকেইখন লৈ গ'লেই আমাৰ কাম সমাধান হৈ যায় আমি যিকোনো এটিএমৰ পৰা সেইটো সময়ত পইচাটো পৰিশোধ কৰিব পাৰোঁ আৰু আমাক যিমানটো পইচাৰ প্ৰয়োজন হয় আমি তাতোতকৈ যদি কম পইচা লৈ যাওঁ তেতিয়া প্ৰয়োজন হ'লে কাৰ্ডেদিও আমি পইচাকেইটা উলিয়াব পাৰোঁ